মোৰ চাহ বাগানৰ ব্যৱসায় আছে আমাৰ ঘৰত প্ৰায় সাত বিঘামান বাগান আছে আৰু সেই বাগানৰ পৰা আমি মাহেকৈ পঞ্চাছ হাজাৰমানকৈ টকা উপাৰ্জন কৰোঁ আৰু সেই টকাৰেৰে আমাৰ পাট চিঙা মানুহক বাগানৰ দৰৱ পাতি অনা আৰু ঘৰৰ দোকান বজাৰ কৰা কৰাৰ উপৰিও ল'ৰাৰ পঢ়াৰ খৰচো বহন কৰি আছোঁ আৰু আমাৰ সেই বাগানত আমি ভালদৰে চোৱা চিতাও কৰিব লগা হয় আৰু ভৱিষ্যতে মই আৰু বাগান নিজে ক'ৰবাত মাটি কিনি লগোৱাৰ লগাম বুলি ভাবিছোঁ পুলি লগাম বুলি ভাবিছোঁ আৰু ভালদৰে সেইখিনিও আগবঢ়াই নিম বুলিয়েই ভাবিছোঁ বাৰু তাৰপিছত তাৰ উপৰিও মই ঘৰতে হাঁহ কুকুৰাৰ পালন কৰিও ব্যৱসায়টো অকমান হাঁহ ককৰা কুকুৰা পালনৰ ব্যৱসায়টো অলপ আগবঢ়াম বুলি ভাবিছোঁ এতিয়া মোৰ দহজনীমান কুকুৰা কণী পৰা কুকুৰা আৰু হাঁহো আছে দহজনী মানে আছে আৰু সেই সেয়া আৰু আমি মই কুকুৰা হাঁহখিনি মই অলপ বহলাম বুলি ভাবিছোঁ মোৰ অলপ আঁতৰতে ডাঙৰকৈ গঁৰাল এটা সাজি তাত আৰু মই যিমান পাৰোঁ বিছজনী পাৰোঁ ত্ৰিছজনী পাৰোঁ কুকুৰা মই তাত ভৰাম বুলি ভাবিছোঁ আৰু কণী পৰাখিনি বেলেগকৈ আৰু পোৱালীৰ কাৰণেও বেলেগকৈ মই কুকুৰা পালন কৰিম বুলি ভাবিছোঁ তেনেদৰেও মই আৰু ওচৰৰে বজাৰত মই বেলেগ মানুহৰ হটোৱাই সেইখিনি বিক্ৰী কৰাাম আৰু যিমান পাৰোঁ এই ওচৰৰ মানুহে দুই এজনী সেনেকেও বিক্ৰী কৰিম আৰু সেনেকেও মোৰ সেইটো ব্যৱসায়ো মই বহলাম বুলিয়ে ভাবিছোঁ তাৰপিছত হাঁহো ল'ম বুলি ভাবিছোঁ দছ বিছজনীমান আৰু বেছিকৈ হাঁহৰ হাঁহৰ পোৱালি ওলোৱাৰ উপৰিও কণীও মই বিক্ৰী কৰিম বুলি ভাবিছোঁ তাৰপিছত আৰু মই গাহৰিও মই পালন কৰিম বুলি ভাবিছোঁ ভৱিষ্যতে গাহৰি প্ৰথমতে দুই এটা গাহৰিয়ে মই লৈ ল'ম তাৰ ঘৰৰে তুঁহ গুৰিৰে এ দানা হিচাপে মই ব্যৱহাৰ কৰিম সিহঁতক খুওৱা কামত তাৰপিছতে যদি সেইটো ব্যৱসায়ো গাহৰি ব্যৱসায়টো অলপ সফল যেন দেখোঁ তেতিয়া মই আৰু পাঁচ ছটা গাহৰি লৈ মেলি তেনেকেও ব্যৱসায়টো আগবঢ়াম তাৰপিছত আৰু মই আজৰি সময়ত সেইখিনি কৰাৰ উপৰিও আজৰি সময়ত মই বোৱা কটা কামো কৰোৱেই ধৰক গামোচা বওঁ মেখেলা চাদৰ বওঁ সেই মেখেলা চাদৰ আৰু গামোচাৰ ব্যৱসায়টো মই নিজে কৰাৰ উপৰিও ওচৰৰে আৰু দুই তিনিজনী মানুহক লগত লৈ মই বোৱা কটা কামখিনি আগবঢ়াই নিম তেতিয়া মোৰ লগতে আৰু তেওঁলোকৰো উপাৰ্জনৰ পথ এটা মুকলি হ'ব আৰু সেই কাপোৰকে আমি গেলেকিতে হওক বা নাজিৰাতে হওক আমি দোকান এখন বন্দবস্ত কৰি তাতে আমি সেই কাপোৰকে বিক্ৰী কৰিম বুলি ভাবিছোঁ তাৰ উপৰিও সেই কাপোৰসমূহ সেই দোকানত দিয়াৰ উপৰিও আমি ইয়াৰ যদি কোনোবা গ্ৰাহকে বিচাৰে মুঠকৈ আমি তেনেকেও অলপ কম খৰচতে সেইসমূহ আমি বিক্ৰী কৰি দিম আৰু দুই তিনি চাৰিজনীমান লগ হৈ কৰিলে আমাৰ কামটো অলপ সহজে হ'ব সেইটো ব্যৱসায়ো মই তেনেদৰেই আগবঢ়াম বুলিয়ে ভাবি গৈ আছোঁ বাৰু